বাইদেউ ঘৰতে আছেনে অঁ এই আপোনালোকৰ ঘৰত গাখীৰ পাম নেকি বাৰু অঁ অঁ গাখীৰ বিচাৰওঁতে এটা কথা কওঁ আপোনাক এই যোৱাবাৰ যে গাখীৰ দিছিলে এই গাখীৰখিনি অকণমান টেঙা হ'ল গম পাইছেনে হেৰি কৰিব আপুনি অঁ টিকেলিকেইটা ভালকৈ ধুই মেলি ৰ'দত শুকুৱাই মেলি গাখীৰটো ভৰাবচোন আমাৰ মানে সকাম এভাগ কৰিবলৈ আছে আৰু গাখীৰকণ যদি টেঙা হয় ভকতে খায়ো বেয়া পাব নাই

অঁ

অঁ নাজানো সেই ভ জলপান কৰালৈ লৈছিলোঁ নাই জলপান কৰাবলৈ লওঁতে ভকতে খাই মানে টেঙা পালে মই বোলো সেইটো কাৰণে আজি বোলো বাইদেউক বোলো ভালকৈ কথাষাৰ বোলো মই জনাই দিওঁচোন ফোন কৰিয়েই বোলো অঁ অঁ অঁ অঁ অঁ

বিহু খোৱা নহয় এই জলপান এটা কৰাব লাগে অঁ ভকতকেইজনকতো জলপানটো খোৱাবলৈ হ'লেতো ভাল গাখীৰকণ ভাল হ'লে গৃহস্থৰ মনটো ভাল লাগে অঁ অঁ

অঁ মোক সেই বিহুৰ আগতে দিব বিহু আগতে দিব মানে মোৰ বিহু আগতেই সকামটো আগেই কৰি ল'ম মানে এই ঘৰৰতো এনেই ইটো সিটো হৈ থাকে বোলো আগতীয়াকৈ বোলো জলপানটোকে খোৱাই দিওঁচোন সেইকাৰণে মই বোলো ফোন এটা কৰি বোলো তেওঁ কওঁচোন আগৰ গাখীৰখিনিও বেয়া পালোঁ এইবাৰও যদি তেনেকুৱা হয় আজিকালিচোন এনেকৈ গাখীৰ পাবলৈকে নাইকিয়া হ'ল

টিকেলি মই দিবলৈ যাম টেকেলি মই দিবলৈ যাম আৰু আপোনাক হেৰি কৰি মই টেকেলিকেইটা ঘৰতে ধুই মেলি শুকুৱাই মেলি ঘৰৰপৰাই লৈ যাম অঁ

অঁ টিকেলি পাঁচটামান আপুনি ভৰাই দিব গাইকেইজনী আছে বা আপোনালোকৰ অঁ এনেকৈ কিমান গাখীৰ ওলায় আপোনালোকৰ ওলাই ন লিটাৰ আগৰ দৰে হৈ আছেনে নে আৰু কিবা বাঢ়িলে অঁ অঁ অঁ অঁ অঁ হয়তোন আকৌ আপুনি তেতিয়া হেৰি কৰিব জলপান কৰাবলৈতো লাগিব লাগিব আকৌ বিহুৰ কাৰণেও গাখীৰ অলপমান লাগিব আকৌ দেই বিহুতটো জলপান নাখালে বিহু নালাগেই নহ'লে

লাগিব লাগে সিমানে অঁ আৰুনো কি ক'ম আৰু গাখীৰ তাতে ক'লোঁ আৰু আপুনিয়ে দিব বেলেগত আৰু গাখীৰ কথা চিন্তা নকৰোঁ আৰু অঁ অঁ সোনকালে দিম বাৰু

ল'ৰাজনী বৰ গাখীৰ গাখীৰ কৈছে আপুনি নহ'লে পাৰিব ন নি সদায় এপোৱা পোৱা দিব পাৰিব নি ল'ৰাজনীৰ কাৰণে

বিহু গৈ লওক ন

দিব লাগিব

তেতিয়াহ'লে মই আপোনাক ফোনতে জনাম কোনদিনা মই যাওঁ আপোনালোকৰ ঘৰলৈ খালী মই টকেলি চেকেলি ধুম এইবাৰ ধুনীয়াকৈ লৈ যাম সোনকালে যাম অঁ অঁ কেনিবা যোৱা প্ৰগ্ৰেম আছে নেকি আকৌ

হয় হয়

হ'ব তেন্তে মই তোমাক জনাম ফোন কৰি দেই অঁ অঁ এতিয়া ৰাখিছোঁ